অঁ হেল্ল'

হয় ওদালগুৰিত আমাৰ ইয়াতে ধুনীয়া ধুনীয়া পিকনিক প্লেচ আছে ওৰাং আছে ভৈৰৱকুণ্ড আছে অঁ গাৰোবস্তি আছে ইয়াত মানে থকা খোৱাৰ সুবিধা একো অসুবিধা নাই ইয়াত ভালদৰে থাকিব বা খোৱাৰ ব্যৱস্থাও আছে ভাল ভাল হোটেল আছে ইয়াতে আৰু গাড়ী মটৰ সুবিধা আছে আপুনি য'ত য'ত যাব খোজে তাতে যাব পাৰিব আৰু ভাল সুবিধা আছে অঁ তাতে ভাল বজাৰ আছে তাতে বস্তু কিনিব পাৰিব তোমাক যি আপুনি বা যি বস্তু বিচাৰে ভাল বস্তুখিনি আনিব পাৰিব আৰু তাত বজাৰ সমাৰ ভালে হয় তাতে বুধবাৰে এখন ডাঙৰ বজাৰে হয় আৰু শনিবাৰেও এখন বজাৰ হয় আপোনাৰ দৰকাৰী বস্তুখিনি কিনিব পাৰিব অঁ গাৰোবস্তি তাতে এখন এটা হেৰি আছে ডাঙৰ পুখুৰী আছেই আৰু গাৰোবস্তিত বোলে এই এই হেৰিখন আছে নহয় তাত এখন বজাৰ হয় তাতেও তাতে কম কম দামতে বজাৰখনৰপৰা কিছুমান বস্তু ল'ব পাৰি এখন হোটেল আছে অঁ গাৰোবস্তিতে এই নাও দি বোলে হেৰিত যাব পাৰি এই নদী নদী পাৰ হ'ব পাৰি তাতে কিবা এনেকৈ চাব লগা জেগা বহুত আছে গাৰোবস্তিত মানে ভাল আৰু তাতে বহুত মানুহ মানে পিকনিক প্লেচেই হয় আৰু এই এই হেৰি নাও দি মানে সেই ভুতভুতি দি তাৰমানে এই নদীৰ পাৰৰপৰা ইপাৰ সিপাৰ চাব পাৰি আৰু ভাল লাগে আৰু আহিব অঁ ভৈৰৱকুণ্ড ভাল ঠায়ে ভৈৰৱকুণ্ড আহিব ভৈৰৱকুণ্ড তাতে খোৱা থোৱা এই আমাৰ ব্যৱস্থা আছে পানীখিনি খুব ভাল ভৈৰৱকুণ্ড তাৰপিছত আপোনালোকে যদি এই হেৰি জীপ লৈ যায় মানে তাতে অৰুণাচলত যাব পাৰিব ভূটান বৰ্ডাৰ চাব পাৰিব অৰুণাচল বৰ্ডাৰ ভূটানৰ ভিতৰত তেওঁলোকে আজিকালি যাবৰ কাৰণে পাছ দিছে তাতে যাব পাৰিব একো অসুবিধা নাই আৰু খোৱা লোৱাৰ একো অসুবিধা নাই তাতে ভাল হোটেল আছে তাতে থকা ব্যৱস্থাও আছে আৰু বজাৰত মানে আপোনালোকে যি বস্তু বিচাৰে তাতে ভাল কৰি পোৱা যাব অঁ তাতে আমাৰ প্ৰশাসনিক ব্যৱস্থা আছে তাতে মদ ভাং খায় বা বেয়া বস্তু খায় তাতে অনিষ্ট কৰে বা কিবা হেৰিটো যে পৰিৱেশটো বেয়া কৰাৰ কাৰণে তাতে আমাৰ প্ৰশাসন ব্যৱস্থা আছে তাতে একো অসুবিধা নাই আৰু হেৰি প্ৰশাসনে আপোনালোকক ভালকৈ দেখুৱাই দিব বা কিবা অসুবিধা হ'লে প্ৰশাসনৰ সহায় ল'ব পাৰিব যাতে প্ৰশাসনৰ কাৰণে এই আমাৰ একো দিগদাৰ নাই প্ৰশাসনৰ সহায় লৈ আপোনালোকে যাতে যাব পাৰিব অঁ অঁ ভৈৰৱকুণ্ড পৰা বেছি দূৰ নহয় খুব বেছি এক ঘণ্টা হ'ব আৰু অঁ এক ঘণ্টামান হ'ব আৰু অঁ তাতে আমাৰ ওদালগুৰিৰ এই চব মানে ট্ৰাইবেল মানুহে বেছিকৈ হয় কিন্তু কোনো অসুবিধা নাই এতিয়া অসমীয়া মানুহখিনিও আছে ট্ৰাইবেল মানুহখিনিও আছে তাৰপিছত এই এইফালে ভৈৰৱ কুণ্ডত এই এই কি ব'লে ভুটীয়া মানুহবিলাক ভূটানৰ ভুটীয়া মানুহবিলাক ভুটীয়া মানুহখিনি আজিকালি হিন্দী ভাষা কয় বা অসমীয়াখিনি আজিকালি তাহাঁত সিহঁতে বুজি পায় একো অসুবিধা নাই তাতে একো আপোনালোকে একো অসুবিধা নাপায় আৰু অঁ ভৈৰৱকুণ্ড যোৱা থকা থকাৰ ব্যৱস্থা আছে যাৱাৰ তাতে কোনো অসুবিধা নাই থকা মানে হেৰিও আছে হোটেল আছে অঁ তাতে আৰু প্ৰশাসনৰ সহায় লৈ মাঠ তাতে ভাল ভাল হেৰি পাব কি ডাঙৰ হোটেল ল'জ যাব পাৰিব তাত গ'লে আপোনালোকে বাছেৰে যাব ইয়াতে বাছ ৰিজাৰ্ভ কৰি যাব পাৰিব আৰু সেইখন বাছতে গুচি আহিব পাৰিব বা তাৰেপৰা আপোনালোকে চাৰি তিনদিন ঘূৰি পকি আহি তাৰেপৰা ওদালগুৰিলৈ আহিলে বা একো অসুবিধা নাই তাতে বাছ এভেইলেবল পোৱা যায় আৰু সৰু ট্ৰেভেল গাড়ীবিলাকো তাতে চলি থাকে আহিব পাৰিব গাড়ী মটৰৰ কোনো অসুবিধা নাই আপোনাৰ সময়মতে আহিব পাৰিব দিয়া থেংক ইউ থেংক ইউ মোৰো ভাল লাগিলে আপোনাৰ লগত কথা পাতি অঁ ভাল লাগিছে দিয়া থেংক ইউ